বাইদেউ যিহেতু আপোনালোকৰ টিমটো ইণ্টাৰভিউটোত বহুত ভাল লগা এটা মুহূৰ্ত হ'ল আপুনি বহুতখিনি আপোনাৰ ইনফৰমেশ্যন আমাক দিছিলে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল আপুনি এবাৰ জনাব নি আমাৰ নমস্কাৰ মই মোৰ অভিজ্ঞতা ফালৰ পৰা ক'ব বিচাৰিছোঁ বহুত ভাল লাগিলে আজি তোমাৰ ইণ্টাৰভিউটো পাই আৰু নতুন প্ৰজন্ম তোমালোকে যে ওলাই আহি ইমানখিনি অসমীয়া ভাষাটোৰ ওপৰত কৰিব বিচাৰিছা তাৰবাবে অশেষ ধন্যবাদ আমাৰ অসমীয়া ভাষাটো এনেকেই আগুৱাই যাওক বহুত নজনা কথাও আজি মই শিকিলোঁ পাহৰি গৈছিলোঁ কিছুমান কিছুমান মনত পেলাই দিয়া বাবে আৰু অসমীয়া ভাষাটোৰ উন্নতি হৈ যাওক বিদেশতো জানক আমাৰ ভাষাটোৰ বিষয়ে ইমান ভাল এটা ভাষা যে আমাৰ আছে অসমীয়া ভাষাটো তাকে কৈ মই আৰু অসমীয়া ভাষাটো লৈ আমি গৌৰৱ কৰোঁ বহুত ধুনীয়া ধুনীয়া তাত শব্দ উচ্চাৰণ আছে এটা এটা শব্দত আমি বহুত মিনিং কৰিব পাৰোঁ অসমীয়া ভাষাত সেই সেই যেনেকৈ অসমীয়া ভাষাৰ পৰা আমি বহুত মানে এটা এটা শব্দই আমি মানে কেইবাটাও মিনিং বুজাব পৰা আমাৰ অসমীয়া শব্দ গাঁথনি আছে সেইটো বাবে আমি মই বহুত ধন্যবাদ তুমি তোমালোকে যিখিনি আগবাঢ়িছা ধন্যবাদ